হেল্ল' শুনিছেনে মই যোৱাকালি বেগ এটা অৰ্ডাৰ দিছিলোঁ বেগটোৰ কোৱালিটি ইমানেই বেয়া কাপোৰৰ কি যে ক'ম আৰু বেগৰ চেইন এডাল মামৰে ধৰা আহিছে তাৰপিছতে বেগৰ এডাল ফিটা সূতাবোৰ ওলাই আছে দেখাত ইমান অদ্ভুত লাগিছে বেগটো কালাৰটো বহুত বেয়া মানে কৈছোঁ নহয় কালাৰটো মই যিটো কালাৰ দিছিলোঁ সেই কালাৰটো একদম অহা নাই আৰু বেগৰ চাইজটো বহুত সৰু মই যিমানখিনি কিতাপ ভৰাব লাগে সিমানখিনি তাত আধাও নোসোমায় মই অনলাইনত দি ভাবিছিলোঁ অনলাইনত দিয়া বস্তু সকলো ভাল কিন্তু এতিয়া মানে অনাৰ পিছতহে গম পাইছোঁ যে অনলাইনত দিয়া বস্তু সকলো ভাল নহয়